হয় মই আমাৰ অঞ্চলত বহুত সংখ্যক কিতাপ পঢ়া মানুহ আছে আৰু বহুত বুদ্ধিজীৱী লোকো আছে আৰু তেওঁলোকৰ লগত আমি মই কিতাপ পঢ়াৰ কিতাপৰ বিষয়ে আলোচনা কৰোঁ যেনেকৈ কিছুমান ধৰ্মগ্ৰন্থৰ বিষয়ে ধৰণৰ ধৰ্মগ্ৰন্থ আমাৰ মহাপুৰুষসকলে লিখি দিয়া কীৰ্তন গুণমালা আদিৰ বিষয়ে তেওঁলোকৰ লগত মই আলোচনা কৰোঁ